হয় মই মোৰ মা দেউতালৈ উপহাৰ হিচাপে গদ্য কবিতা লিখিছোঁ তেওঁলোকে পঢ়ি সেয়া বৰ ভাল পাইছে সেয়া মোৰ প্ৰথম গদ্য আছিল আৰু মই মালৈ এক কবিতা লিখিছিলোঁ যিটো পঢ়ি মা বহুত উৎফুল্লিত আনন্দত উৎফুল্লিত হৈ পৰিছিল কাৰণ মই কেতিয়াও কবিতা লিখি পোৱা নাছিলোঁ আৰু সেয়া মোৰ মালৈ প্ৰথম উপহাৰ আছিল আৰু মোৰ প্ৰথম কবিতা আছিল যিটো পঢ়ি মাই বৰ ভাল পাইছিল মাতৃ দিৱসৰ দিনা মই তেওঁক সেই কবিতা উপহাৰ দিছিলোঁ মাৰ থকি মাৰ প্ৰতি থকা মোৰ মৰম ভাল পোৱা সন্মান সকলোবোৰ সেই কবিতাটোত প্ৰকাশ পাইছিল মায়ে মনে মনে উচুপি উঠিছিল কবিতাটো পঢ়াৰ লগে লগে তেওঁ কাৰণ মোৰ কবিতাত তেওঁৰ প্ৰতি থকা মোৰ মনৰ ভাববোৰ সম্পূৰ্ণভাৱে প্ৰকাশ পাই উঠিছে